অঁ অসমৰ উচ্চ শিক্ষাই হওক বা প্ৰাথমিক শিক্ষাই হওক তাৰ বিকাশ পূৰ্বতকৈ বহুত ত্বৰান্বিত হৈছে প্ৰাথমিক বিদ্যালয় মাধ্য়মিক বিদ্যালয় অথবা যিবিলাক হাইস্কুল এইবিলাকত যি গুণোৎসৱ পতা হয় এই গুণোৎসৱে ইয়াৰ মান বহুতো উন্নত কৰি পেলাইছে আৰু তদুপৰি আজিকালি শিক্ষক বা অধ্যাপক নিযুক্ত হ'বলৈ হ'লে কলেজ শিক্ষকৰ ক্ষেত্ৰত যেনেকৈ নেট দৰকাৰ হয় বা পি এইছ ডি দৰকাৰ হয় তেনেহ'লে এনেকৈ স্কুলৰ ক্ষেত্ৰত লৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী অথবা হাইস্কুল স্কুলৰ ক্ষেত্ৰত তেওঁলোকক টেট দিবলৈ দিয়া হয় আৰু তাৰকাৰণে এটা নিৰ্দিষ্ট নম্বৰ মাৰ্কচ এটা পাই আহিব লাগিব গতিকে যেতিয়া শিক্ষকৰ মান উন্নত হয় তেতিয়া স্বাভাৱিকভাৱে পঢ়াৰ বা পঢ়োৱাৰ মানো উন্নত হয় তদুপৰি আজিকালি বহুত বিশ্ববিদ্যালয় হ'ল অসমত আগতে দুখন বা তিনিখন বিশ্ববিদ্যালয়তে সীমিত আছিল বহুত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ল ষ্টেট ইউনিভাৰ্চিটি হ'ল আৰু আটাইতকৈ ডাঙৰ কথা হ'ল প্ৰাইভট ইউনিভাৰ্চিটিও হ'ল এই প্ৰাইভেট ইউনিভাৰ্চিটিবোৰৰো খুব কম সময়ৰ ভিতৰত তেওঁলোকে আন্তঃগাঁথনি সৱল কৰি তুলিলে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ প্ৰতি আকৰ্ষিত হ'ল নতুন নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিলে তেওঁলোকে ফলত কি হয় আৰু এটা ডাঙৰ কথা হ'ল কি যে অনলাইন ব্যৱস্থাৰ প্ৰৱৰ্তন হ'ল অনলাইনত এপ্লাই কৰিব পৰা হ'ল এডিমিশ্যনৰ কাৰণে অনলাইনত এণ্ট্ৰেঞ্চ টেষ্ট দিব পৰা হ'ল তেতিয়াৰ পৰা হ'ল কি যে যদি ল'ৰা এজন ঘৰতে বহি থাকি পেলাই ঘৰতে পঢ়ি থাকি পেলাই ঘৰতে পঢ়ি থাকি পেলাই দিল্লী ইউনিভাৰ্চিটিৰ কোনোবা এখন কলেজত এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পৰা হ'ল চণ্ডিগড়ৰৰ ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰা হ'ল কলকাতা বা মাদ্ৰাছ ইউনিভাৰ্চিটিৰ কোনো এখন কলেজত তেওঁলোকে নামভৰ্তিৰ কাৰণে এপ্লাই কৰিব এইটো তেওঁলোকৰ কাৰণে এটা বিশাল সুযোগ আনি দিলে আৰু সেইকাৰণে হয় কি আৰু কিছুমান আছে ধৰক আজিকালি কিছুমানটো ফেচ টু ফেচ মুডত ক্লাছ কৰেই আৰু তদুপৰি আৰু কিছুমান আছে ধৰক মই এম বি এ কৰিম কিন্তু মই ঠিক যাব নোৱাৰোঁ মই অনলাইন মোৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ মই ঘৰতে বহি মই অনলাইনৰ যোগেদিহে পাঠ পঢ়িব পাৰিম তে এইবিলাক শিক্ষাক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন হৈছে অসমতো হৈছে অসমত ইউ এছ টি এমেই হওক বা ডাউন টাউন ইউনিভাৰ্চিটি গিৰিজানন্দ ইউনিভাৰ্চিটি ডন বস্কো ইউনিভাৰ্চিটি এইবিলাক গুৱাহাটী আৰু গুৱাহাটীৰ আশে পাশে থকা বৃহৎ আকাৰৰ আপোনাৰ বিশ্ববিদ্যালয় এইবোৰলৈকে নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে আৰু ধৰক কিছুমান হেৰি আছে আৰু মাজুলীৰ যিখন ইউনিভাৰ্চিটি সেইখন হোৱাগৈ নাই সম্পূৰ্ণ কিন্তু সেইখনো হ'বগৈ সেইখন হয়তো এটা সময়ত আমাৰ শান্তি নিকেতনৰ দৰেই এখন বিশ্ববিদ্যালয় হৈ উঠিব তে আমি আশা কৰিছোঁ তদুপৰি আমাৰ যিখন নগাঁৱৰ শংকৰদেৱ ইউনিভাৰ্চিটি আছে শংকৰ সংঘই পতা সেইখনেও শংকৰী যি কলা কৃষ্টি সেইবোৰো ওপৰত সেইবোৰো শিকাবলৈ লৈছে বিশেষ পৰীক্ষা পদ্ধতি আছে গতিকে হয়ো কথাতো আগৰ দৰে আৰু এতিয়া শিক্ষা ব্যৱস্থাটো নাই শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তন হ'ল নতুন নতুন চিন্তা আহিল ইন'ভেশ্যন আহিল প্ৰযুক্তি আহিল স্মাৰ্ট ক্লাছৰূম হ'ল আজিকালি আৰু এখন বিদ্যালয় বিশ্ববিদ্যালয় এজন ষ্টুডেণ্টে ঘৰতে বহি বেলেগ বিশ্ববিদ্যালয়ৰ কোনো প্ৰখ্যাত শিক্ষকে দিয়া লেকচাৰ তেওঁ অনলাইনত পাব পাৰা হ'ল গতিকে এইবোৰে শিক্ষাৰ মান ডেফিনেটলি বহুতখিনি পৰিমাণে বঢ়াই তুলিছে আৰু আমি আশা ৰাখিছোঁ আগৰ দিনবোৰত কি আহিব আমি সেইটোতো ক'ব নোৱাৰোঁ কিন্তু নিশ্চয় যি আহে ভালেই আহিব